আমাৰ গাঁৱত বহুতো ধৰণৰ ব্যৱসায় সম্পাদন কৰিছে নিবনুৱা যুৱক যুৱতীয়ে তাৰে ভিতৰত অলপমান ব্যৱসায়ৰ নাম ক'বলৈ ওলাইছোঁ কিছুমান যুৱক যুৱতীয়ে ধা ধানৰ খেতি কৰিছে কিছুমানে শাক পাচলিৰ খেতি কৰিছে আৰু কিছুমানে জীৱ জন্তু পুহি নিজৰ জী জীৱিকা ৰক্ষা কৰি আছে তাৰে মাজত কিছুমানে মাছ পালন কৰিছে আৰু ঘৰতে জীৱ জন্তু পু পুহিছে তাৰপাছত কিছুমানে চাহ বাগানৰ চাহ বাগান খুলিছে ইত্যাদি